অঁ ঘৰতে আছ নে অঁ ঘৰতে আছোঁ মই হেৰি নহয় এই বেংকলৈ যাওঁ বুলি ভাবিছিলোঁ ওলাবিচোন লোন এটা ল'বলৈ যাওঁ বুলি ভাবিছিলোঁ এই এই দিব বুলি শুনিছোঁ বেংকত বোলে সেই লোন ল'ব পাৰে বোলে তেতিয়া এই এই খেতিটোকে বোলো অকণমান ডাঙৰকৈ কৰোঁ বুলি এই ওলাবিচোন যাম দুইজনীয়ে ল'মগৈ এই এইবাৰ বেলেগ এটা বেংকলৈ যাম ঐ এইটোত দিব দিব বুলি শুনিছোঁ এইটোত গৈ চাওঁচোন এইটোত দিয়েই কিজানি সেইটোত নিদিলে বুলি এইটোতো নিদিব জানো

তই সেই কেতিয়া আজৰি থাকিবি অঁ বাৰটামান বজাত দেৰি হ'বগে তেতিয়া হেৰি আজি নহ'ব বেলেগ এদিন ওলাবি সোমবাৰ মানে অঁ তই আগত কোনটো ক'ত হেৰি কৰিছিলি এপ্লাই কৰিছিলি

এই মই তাকে এতিয়া এইটো চিজনত আৰু হেৰি আৰু বিলাহী খেতি জলকীয়া খেতি এইকিটা বোলো অলপ সৰহকৈ কৰোঁ আৰু

তয়ো সেই কাগজ পত্ৰবোৰ ভালকৈ লৈ ল'বি যদি আ কামটো হ'ব বুলি কয় আজিয়ে এইবোৰ পুৱাই মেলি আ দি থৈ আহিম আ

অঁ গৈ চাওঁ আকৌ নগ'লেনো কেনেকে গম পাম দিয়ে নে নিদিয়ে কিজানি পাওঁয়েই

খেতি এটা কৰিবলৈ ইমান সেইকাৰণে অঁ অঁ অঁ সোমবাৰে যাম হেৰি তই চব হেৰি হৈ থাকিবি মই এইফালৰ পৰা যাম আ তই হেৰি মাতি দিম আ ওলাই আহিবি আৰু খালি আৰু কাগজ পত্ৰ নেৰিবি আকৌ চব লৈ ল'বি আকৌ যদি দৰকাৰ হয় একে দিনা কৰি থৈ আহিব লাগিব নহয় কাগজ থাকি গ'লে আকৌ এখন কাগজৰ লগত ঘৰলৈ ঘূৰি আহিব লাগিব হ'ব তেতিয়া দে এতিয়া